আমাৰ অঞ্চলত প্ৰায় বহু এশ ঘৰমানতকৈ বেছিহে আছে নেকি মাটি ঘৰ আৰু মাটি ঘৰ গোটেই গোবৰেও মচিব লাগে গোবৰে মচিলে ভাল হয় নাফাটে আৰু বেমাৰ আজাৰো কমে গোবৰে ঘৰ আগৰ দিনৰ মানুহেতো গোবৰে ঘৰ মচে আজিকালি বাৰু প্ৰায়ভাগ নমচে এতিয়া আৰু গোন্ধাই দেখি আৰু আমাৰ মাটি এতিয়া চৌকা আছে চৌকাৰ ধানৰ এই ভাত বনোৱা চৌকাটো এতিয়া এৰাই যায় জুই লগাই থকা হয় সদায় সেইটো গোবৰেটো মচিবই লাগিব নহ'লেতো বেয়া হৈ যায় চৌকাখন আৰু কি বুলি কয় গেছ আছে যেনিবা গেছ থাকিলেও গেছত বনোৱা ভাত খাব পাৰে শাক চব্জিবোৰ খাবলৈ বেয়া মাংস বনালেও খাবলৈ ভাল নালাগে জুইত বনালে ভাল লাগে কি বুলি কয় আৰু বেমাৰ আজাৰও বেছি হয় মানুহবোৰৰ আগৰ দিনৰ মানুহৰ ইমান বেমাৰ আজাৰ নাই শাক পাচলিটো দৰব দিয়া আজিকালি সেইবোৰ খাই মানুহৰ পেটৰ বেমাৰ হৈছে আগৰ দিনৰ মানুহৰ বেমাৰ আজাৰ একো নাই আগৰ দিনৰ শাক পাচলিও দৰব নিদিয়া আজিকালি দৰব দিয়া চব আৰু সেইবোৰ খালে মানুহৰ বেমাৰ বেছি হৈছে কি বুলি কয় সেইকাৰণে প্ৰায়ভাগ মানুহে সেইবোৰ কিনা শাককে খাই থাকে সেইকাৰণেহে বেছিকৈ বেমাৰ আমাৰ অসমীয়া মানুহেতো যিবোৰৰ পইচা পাতি আছে সেইবোৰে আৰু বেছি আৰু দৰব শাকেই কিনি খায় আমি এতিয়া ঢেকীয়া কচু এইবোৰ আৰু ওচৰতে কচু এইবোৰ কিবাকিবি কোমোৰা চোমোৰা সেইবোৰকে আৰু খাওঁ আৰু আৰু বেমাৰ আজাৰটো ইমান হেৰি নাই বাৰু এতিয়া প্ৰায়ভাগ মানুহৰ বেমাৰ বেছি আকৌ সেই মাটিৰে ঘৰ মচাটো আৰু প্ৰায়ভাগ আমাৰ এতিয়া অকণমান লেতেৰা হ'লে আৰু মচিব লাগেই আমাৰ মাটি ঘৰেই আৰু ওচৰ চুবুৰীয়াও আটাই কেইঘৰ মাটি ঘৰেই আমাৰ ওচৰত থকা মানুহবোৰৰো খালী গোবৰে মচিব লাগে আৰু নহ'লে ফাটি ফাটি যায় তাৰপৰা সেইটো লগাই দাটাটো লৈ আহি গ'ল